মই যোৱা বছৰ এটা মোবাইল ফোন লৈছিলোঁ সেইটো ফোন চাৰ্জ হওতেও বহুত টাইম লাগে আৰু চাৰ্জ সোনকালে খতমো হৈ যায় আৰু বহুত শ্ল'কৈ চলে আৰু ফটোও ইমান ভাল অহা নাছিল